অ কোৱা ভালনে আছোঁ পৰীক্ষা কেনেকুৱা গ'ল অ তাকে মইও সেই দিলোঁ আৰু দিয়া ৰিজাল্টে কি ক'ব আৰু

অ কৰিতো থোৱা আছে কিন্তু তাকে জেনেৰেলৰ হয় নহয় মই ক'তনো পাম আৰু তথাপিও দি চাম আৰু কি হয় অ মই এতিয়া ৰেলৱেটোত কৰিছিলোঁ তুমি কৰি কৰিলা নেকি নাই কৰা নহয় অ হয়নেকি মই যে কৰি থৈছিলোঁ পাই মইও মোৰ খালি অকণমান কিবা গণ্ডগোল হৈ আছিলে নেকি তুমি যোৱা যদি কাইলৈ মই তাকে ভাবিছোঁ মই তাকে মই সেই মাহঁতৰ লগত কথাটো পাতি পেনে তাকে কাইলৈ যাওঁ ন' ওলোৱা তেতিয়াহ'লে কেইটা বজাত যাবা

অ' মই ঠিক আছে মই তোমাৰ লগত কথাটো ক'ম বাৰু দেই